হয় বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানৰ সময়ত আমি বহুতো পানী যোগাৰ কৰি ৰাখোঁ আজিকালি এই গাঁৱে গাঁৱে বা প্ৰত্যেক মানুহৰ ঘৰতেই ইলেক্ট্ৰনিক মটৰ কিছু আছে সেইবিলাক পাইপ লগাই আৰু ডাঙৰ ডাঙৰ চিনটেক্স হেৰি টেণ্ট হাউচৰ পৰা আমি ভাড়ালৈ আনো এটা দুটা বুলি নহয় আৰু বহুত আনো মানে দিনটো সকামখনৰ কাৰণে কিমানখিনি পানী লাগিব সিমান পৰিমাণৰ আমি আনি থৈ দিওঁ সেইবিলাকত আজিকালি চিনটেক্সবিলাকত হেৰি টেপৰ ব্যৱস্থাও আছে তাতে হাত মুখ ধোৱা মানে সকাম বা বিয়াখনৰ কাৰণে মানে হাত মুখ ধোৱাৰ পৰা আদি কৰি এই খোৱা বাচন বৰ্তন ধোৱা খাদ্য বনোৱা সকলোখিনি মানে এভেইলেৱলকৈ আমি পানী যোগাৰ কৰি থওঁ পানীৰ নাটনি বা পানী নাই বা কিবা বুলি মানে আমাৰ একো সেইবিলাক হেৰি ল'বলগীয়া নাথাকেই সেইবিলাকত টেপৰ ব্যৱস্থা কৰি দিওঁ যে আৰু এইবিলাক গাঁৱৰ আজিকালি যিবিলাক জলজীৱন মিছন উলাইছে সেইবিলাকত প্ৰত্যেকৰ ঘৰে ঘৰে বা পদূলি মুখে মুখে সকলোকে যাৰ যেইটা পৰিয়াল আছে পৰিয়ালটোৰ প্ৰতি মানে একোটাকৈ টেপ বহুৱাই দিছে সেই টেপবিলাকৰ পৰাও আমি দুই টাইম ৰাতিপুৱা আবেলি সময়ত পানী মানে যে পাওঁৱেই আৰু পানী নাই বুলি ক'বলৈ নাই আৰু তাত সেইবিলাক পানীও আমি ডাঙৰ ডাঙৰ চিনটেক্সত ভৰাই থঁও বাকেট বাচন এইবিলাক যিমান যি যি আছে সেইবিলাকত মানে চব আমি ভৰাই মেলি যোগাৰ কৰি থওঁ আৰু বিয়া সবাহ ডাঙৰ ডাঙৰ অনুষ্ঠানত পানী খাই হাত মুখ ধুই বাচন বৰ্তন বৰ্তনো ধুব পাৰি এয়া শাক পাচলি এইবিলাক খোৱা খাদ্যবিলাককো ধুব পাৰি তেনেকৈ মানে চৰকাৰে সুবিধা কৰি দিয়া কাৰণে আমি সেইবিলাকৰ পৰাও মানে বহুতখিনি আগতকৈও উপকৃত হৈছোঁ